ডায়বেটিছ মানে বহুমূত্ৰ ৰোগ ইয়াৰ চিকিৎসা ব্যৱস্থা বহুত উন্নত হোৱাৰ লগতে গাঁৱতো বিভিন্ন ধৰণৰ ঔষধ পোৱা যায় এই বেমাৰৰ প্ৰতিকাৰৰ বাবে ধৰক অশ্বগন্ধা ফুলৰ ৰস খাব লাগে অশোক ফুলৰ ৰস খালেও ভাল হয় বা নহৰু তিয়াই থৈ তাৰ পানীটো খালেও ভাল হয় আৰু এই ৰোগত বিশেষকৈ কাৰ্বহাইড্ৰেট থকা খাদ্যসমূহ অলপ কমকৈ খাব লাগে ধৰক ভাত বা ৰুটি এই ধৰণৰ বস্তুবোৰ খাব লাগে যদিও অলপ কমকৈ খালে এই ৰোগ প্ৰতিৰোধ ক্ষমতা অলপ ভাল হয় আৰু মাটিৰ তলত হোৱা বস্তু আলু কচু মূলা ধৰণৰ খাদ্যসমূহ পৰা বিৰত থাকিব লাগে আৰু মিঠাটো পাৰিলে এৰিয়ে দিব লাগে কিন্তু হ'লেও দেহত মিঠাতো অলপ হ'লেও প্ৰয়োজন হয় গতিকে অলপ সেৱন কৰিব লাগে কিন্তু পাৰিলে একেবাৰে এৰি দিব লাগে আৰু মাদক দ্ৰব্য একেবাৰে এৰিব লাগিব নহ'লে এই ৰোগৰ প্ৰতিকাৰ পোৱা নাযাব ইয়াৰ ৰোগৰ চিকিৎসা ব্যৱস্থাৰ পৰাও বহুত গুণে উন্নত আছে হৈছে বৰ্তমানে কিন্তু হ'লেও গাঁৱৰ ঔষধসমূহে এই ৰোগ প্ৰতিৰো প্ৰতিৰোধ কৰিবৰ কাৰণে বহুতো সুবিধা কৰে পাৰিলে গাঁৱৰ ঔষধসমূহ প্ৰথমতে খাই তাৰপিছত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে